মই ওৱান প্লাছৰ নোট টু টি এটা লৈছিলোঁ দামটো মই লোৱা টাইমত বাইছ হাজাৰ কিমান আছিল কিন্তু সেই মোবাইলটোত মই সেইটো দামত বেলেগ মোবাইল লোৱা হ'লে ভাল ৰেম চেম পালোহেঁতেন ছিক্স জি বি ৰেম আছিল মোবাইলটোৰ বা কেমেৰা কুৱালিটীৰ পৰা হওক বা বিভিন্ন মোবাইলটোৰ চাৰ্জিংটোও ভালে আছিল বাৰু কিন্তু মোবাইলটো গে'ম চেম খেলিলে গৰম হৈ গৈছিল প্লাছ মোবাইলটোৰ লাহে লাহে চব বেটেৰী বেকআপো বেয়া হৈছিল প্ৰায় দুমাহমান ইউজ কৰাৰ পিছত বেটেৰী বেকআপ ভাল নাছিল মুঠতে দামটো চাই মোবাইলটো ইমান সুবিধাজনক নাছিল সেইটো দামত যদি মই বেলেগ মোবাইল ললোঁ হ'লে মই হয়তো মোৰ সুবিধা হ'লহেঁতেন মই লাভত থাকিলো হ'লে মোবাইলটো মুঠতে মই লৈ সু ভাল নাপালোঁ চ বাকী কেমেৰা কুৱালিটী ইমান ভাল নাছিল প্লাছ ৰেমটোতো কথা নকওঁৱে সেইটো দামত হয়তো মই এইট জি বি ৰেমৰ মোবাইল পালোঁ হ'লে কিন্তু বহুত কম ৰেম্পৰ ৰেম আছিল তাৰ ছিক্স জি বি ৰেম আছিল কেমেৰা কুৱালিটীটো ইমান ভাল নাছিল প্লাছ লাহে লাহে বেটেৰী বেকআপো বেয়া হৈছিল প্ৰথম অৱস্থাত ভালেই হৈছিল প্ৰায় দুমাহমান ইউজ কৰা পিছত মোবাইলৰ বেটেৰী বেকআপ একেবাৰে বেয়া আছিল ইমানেই মই নিগেটিভ এক্সপিৰিয়েঞ্চ